অঁ হেল্ল' অঁ শুননা কথা এটা কওঁ এই মই মানে আধাৰখন মই বনাব দিছিলোঁ জাননে কিন্তু মানে আধাৰৰ আপডেট মোলৈ এটা মেছেজ আহিছে আধাৰৰ মানে মোৰ কাৰ্ডটো পোৱাই নাই এতিয়ালৈকে তেওঁলোকে কামটো হৈ আছে বুলি কৈছে কিন্তু আধাৰখনৰ কামটো কেতিয়ালৈকে হ'ব কি কৰিব বাৰু তহঁতি জান নেকি তহঁতলৈও তেনেকুৱা মেছেজ আহিছে নেকি বাৰু মোলৈকে মেছেজটো আহিলে কিন্তু মই এতিয়ালৈও মই আধাৰ কাৰ্ডখন পোৱা নাই মই আধাৰ কাৰ্ডখন বৰ জৰুৰী হৈছিলে যদি কিবা জান মোক ক'বিচোন দেই তহঁতলৈ যদি মেছেজ আহে